অঁ আপুনি মোৰ এনেই পাৰ্চেলটো কি আহিছিলে বাৰু টু ফিফটি কেলে ইমান দেৰি কৰিলে অঁ ইমান দেৰি কৰিছে মই এতিয়া ইয়াত নাই নহয় আপুনি পাৰ্চেলটো দিবহি লাগিব ইমান দেৰি কৰিছে আপুনি কাম সেইটোহে পাৰ্চেল দিয়া নাই মই কেঞ্চেল নকৰোঁ মোৰ সেইটো লাগিবই মানে ইম্পৰ্টেণ্ট হয় অঁ আপুনি এডোখৰ আগবাঢ়ি আহিব নহ'লে আপোনালোকে জানিব লাগে ন আপোনালোকে চব এনেকুৱা কৰে মানে অকল দেৰি দেৰিয়ে কৰে মোক লাগিছিলে নহয় ইম্পৰ্টেণ্ট হয় ন মানে মই মোক লাগিছিলেই মই নে ফ্লিপকাৰ্টত দিছিলো বাৰু মই মানে মনত নাই আপুনি সেইটো কি বুলি কয় ও আপুনি হেৰি এই প্লেছটোৰ যদি অকমান আগবাঢ়ি আহে তেতিয়া মই ল'ম বাৰু কিবা হ'ব নি বাৰু মই মানে আগতে লৈ পোৱা নাই মানে কিবা অ'টিপি যাব নি বা ফোন নাম্বাৰ বা কিবা কিবি মই তেনেকে লৈ পোৱা নাই যে আগতে দিব নাজানো কেঞ্চেল কৰিব নাজানো নহয় আকৌ পাৰ্চেলটো ল'বহে অঁ মই একেবাৰে নপঢ়া নুশুনা কেনেকে দিম এতিয়া মইতো সেইবোৰত ইমান এক্সপাৰ্ট নহয় এতিয়া আপুনি যদি চব হেৰি কৰি দিয়ে পাৰি তেনেকে ল'বলে যাম বাৰু ওলাই কিন্তু মই ইমানো আগবাঢ়িব নোৱাৰোঁ মানে মোৰ কাম আছে মই ঘৰত আছোহি যে যাম যাম আপুনি এতিয়া আহিবনে অঁ এনেই কিমান মিনিট লাগিব দহ মিনিট ন ঠিক আছে হ'ব মই অঁ এতিয়া ঘৰৰ পৰা ওলাই যাম যাতে ফোন কৰিবলগীয়া নহয় সোনকালে আহিব মোৰ মানে ঘৰত অলপ প্ৰব্লেম হৈ আছে ন ঠিক আছে বাৰু কিন্তু খালি অ'টিপি দিব ঠিক আছে হ'ব